পাঁচ লাখ দহ হাজাৰ ছয় লাখ ষাঠি হেজাৰ সাত লাখ দহ হেজাৰ সাত লাখ পঞ্চাছ হাজাৰ ন লাখ দহ হেজাৰ